অ হেল্ল' কি কৰি থাকিবা এনে আছোঁ আৰু দে বন্ধৰ দিন কি কয় ছিলডেন পাৰ্কত অ বেয়া নহ'ব অ ফেমিলি যাব লাগিব ল'ৰা ছোৱালী গোটেইসোপা লৈ আৰু ওম ওম ওম ওম ওম ব'লা নহ'লে আৰু এখন গাড়ী এখন ঠিক কৰিব লাগিব ভাল চাই ওম অ বেয়া নহ'ব দে কেতিয়া অহা দেওবাৰে অ তেন্তে হেৰি কৰোঁ আৰু ঘৰতে আলোচনা কৰি লওঁ মিছেছৰ লগত আলোচনা কৰি পেলাই হু ফাইনেল ৰিজাল্টটো দি দিম আৰু অ দেওবাৰে গ'লে দেওবাৰে ভাল হ'ব আৰু বন্ধৰ দিন আৰু বেলেগ দিনত আৰু ছুটি টুটি নাপাওঁ আৰু সময় নাপাওঁ ওম অ স্কুল বন্ধ থাকিব বাৰু ভালে হ'ব সিহঁতে আমাৰ কেইটাও যাওঁ যাওঁ কৰি আছে ক'ৰবাত ফুৰিব যাওঁ বুলি যোৱাটো খাতাঙে কৰিম দে দেওবাৰলৈ অ অ থাকে হেৰি কৰিবি নহ'লে গাড়ী এখন বিচাৰ গাড়ী এখন খবৰ ল' ভাল চাই পেলাই এখন গাড়ী এখন ঠিক ঠাক অ এই এইখিনি ইমান দূৰ নহয় আৰু কিমান ল'ব আৰু হাজাৰ বাৰশমান ল'ব চাগৈ আৰু ওম দে দে বাৰু হ'ব দে বাৰু যাম দে